দুই লাখ সত্তৰ হাজাৰ পাঁচ লাখ তেৰ হাজাৰ এঘাৰ লাখ বিছ হাজাৰ চাৰি লাখ তিনি হাজাৰ ছয় লাখ পাঁচ হাজাৰ আশী লাখ এঘাৰ হাজাৰ পঞ্চাছ লাখ চল্লিছ হাজাৰ